দাদা এইটো এই বস্তুটো ইমান ডেলিভাৰীটো যে দেৰি হৈছে কিহৰ কাৰণে মই এই এই মই এটা কাপোৰ আছিলে মইতো মইতো ইউনিৰ্ভাছিটিতে আছোঁ হয় নেকি মইতো যাব হ'বৰ হৈছেয়েই আপুনি কিমান সময়ত আহিব পাৰিব আপুনি সাতমাইল আহিব পাৰিব নেকি হয় হয়

হয় হয় হয় কিমান সময়ত আহিব কিমান সময়ত বাৰু কিমান সময় লাগিব বাৰু আপোনাৰ মোৰ মানে আৰ্জেণ্ট আছিলে আজি সন্ধিয়া বিয়া এখন আছে হয় মইতো মোকতো আঠটা বজাৰ আগত লাগিছিল বাৰু

ঠিক আছে মই মইতো পে'মেণ্ট কৰা আছিলে পে'মেণ্ট কৰা আছিলে মই আপোনালৈ ফোনটো লগা ফোন কৰি আছিলোঁ পিছত কল বেক কৰি আছিলোঁ আপুনি হয় হয়

হয় হয় হয় আপুনি হয় ঠিক আছে ঠিক আছে ঠিক আছে আপুনি আপুনি এটা কাম কৰিব মোক এইটো সাতমাইল আহি মোলৈ ফোন কৰিব আৰু ব বস্তুটো ডেলিভাৰী দি দিব ঠিক আছে ঠিক আছে হ'ব দিয়ক থেংক ইউ